অঁ হেল্ল' মিচিং কিটচেন হয়নে মই যে অলপ আগতে আপোনালোকক এই এটা অৰ্ডাৰ কৰিছিলোঁ এই চিকেন চাওমিনৰ এতিয়া ঘৰত আহি চালোঁ মই আমাৰ কাৰেণ্টটো নাছিলে আপোনাৰ পানীও নাই বাচন বৰ্তন ধুব পৰা নাই সেইটোকে খোৱাৰ ব্যৱস্থাটো খাব পৰা ব্যৱস্থাটো এতিয়া নহৈছে সেইটো কাৰণে আপুনি তাৰ মোৰ চিকেন চাওমিনটোৰ লগতে প্লেট চাৰিখন তাৰপৰা চামুচ চাৰিখন তাৰপিছত আপুনি গিলাচ চাৰিটা আৰু পানী বটল চাৰিটা দি পঠাবচোন